আমাৰ ৰাজ্যত শিল্প কলা খণ্ডৰ কথা সাংস্কৃতিক পৰিচয়ৰ কথা ক'বলৈ গ'লে বিশেষকৈ আমাৰ মাজুলিখনৰ কথা ক'ব পাৰি মাজুলিখন কমপ্লিট সাহিত্য সংস্কৃতিয়ে ভৰপূৰ এটা ঐতিহ্য নদীদ্বিপ হয় য'ত নেকি আজি বি পৃথিৱী বিভিন্ন ধৰণৰ মানুহে আহি ইয়াত পৰ্যবেক্ষণ কৰেহি ফুৰিবলৈ আহে হা ধৰক আৰু বিশেষকৈ আমাৰ অসমত যিবিলাক আগৰ ছয়শ সাতশ বছৰ আগৰ যিবিলাক আহোম ৰজাই শাসন কৰি থৈ দিয়া কৰা টাইমত যিবিলাক ৰজাদিনীয়া ধৰক কাৰেং ঘৰ তলাতল ঘৰ শিৱ দ'ল বিষ্ণু দ'ল এনেকুৱা ধৰণৰ বা আমাৰ চৰাইদেউত যিবিলাক ৰজাদিনীয়া মৈদামবিলাক আছে সেইবিলাকেও ধৰক আমাৰ ৰাজ্যখনৰ সাংস্কৃতিক এটা পৰিচয় দিছে আৰু বৰঙনি ক্ষেত্ৰতো তেওঁ যিবিলাক পৰ্যটন আহে তেওঁলোকৰ যোগেদি আমি ধৰক আমাৰ ৰাজ্যখনে বহুতখিনিয়ে বৰঙনি আমাৰ অসম ৰাজ্যখনে পাইছে বুলি আমি মই ভাবো তাৰমানে